অঁ বাইদেউ সেই হেৰি অকৌ কৰ্টৰ ফিল্ডত কেন্দ্ৰীয় বিহুমেলা পাতিছে নহয় চাবলৈ যাম বুলি ভাবিছিলো যাব নেকি এই অলপ সোনকালে মানে তিনি চাৰিটামান বজাত অলপ চাই পিনি সোনকালে ঘূৰি আহিব লাগিব আকৌ ঘৰত ল'ৰা ছোৱালী আছে নহয় সৰু বিহুৱতীখিনিক চাই পিনি গুচি আহিম পাছত আকৌ লাগিলে যাম চিংগাৰ আহিব ৰাতিলৈ অঁ অঁ অঁ আপুনি কি অঁ অঁ কি পিন্ধিম বুলি ভাবিছে বাইদেউ অঁ অঁ মুগাৰ কাপোৰকে পিন্ধি ওলাব ৰাতিলৈ জুবিন গাৰ্গ আহিব বুলি কোৱা শুনিছোঁ ৰাতিলৈ আকৌ আহি পিনি ঘূৰি আকৌ যাম আৰু অঁ অঁ অঁ এতিয়া ওলাওক নহ'লে মইয়ো ওলাও নহ'লে বাইদেউ অঁ অঁ অঁ হ'ব দিয়ক